মাছৰ ক্ষেত্ৰত সমস্য়া হৈ গ'ল পানী প্ৰদূষণ আৰু পানী প্ৰদূষণৰ মূল কাৰণ হৈছে আজিকালিৰ নদীত বহুত জাবৰ জোঁথৰ গেলা পচা বস্তু পেলাই দিয়া হয় আৰু যোনবিলাক আমাৰ চহৰ অঞ্চলৰ মাজেদি বৈ আহে তাতটো বহুত লেতেৰা বস্তু পেলাই দিয়ে তেওঁলোকে আৰু যদি কৰ'বাত কল কাৰখানা থাকে তাত কেমিকেলবিলাকহেত নদীতে দলিয়াই দিয়া হয় আৰু তাৰ ফলত বহুত পানী প্ৰদূষণ হৈছে